আমাৰ গাঁৱত এখন খেলপথাৰ আছে আমাৰ ঘৰৰ ওচৰত এখন খেলপথাৰ আছে তাতে বহাগ বিহুত আৰু মাঘ বিহুত বিভিন্ন ধৰণৰ খেল ধেমালি অনুস্থিত হয় আৰু আমি সেই স্কুলৰ পৰা আহি সেই সেই খেলপথাৰত আমি খেলোঁ মই ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট খেল ক্ৰিকেট খেলত এঘাৰজন প্লেয়াৰ লাগে দুটা দল মিলি মুঠতে বাইছজন খেলুৱৈ থাকে ক্ৰিকেটৰ এখন ক্ৰিকেট খেলৰ এখন পিটছত বৰগজ দূৰত্ব থাকে ক্ৰিকেটত পিটছ বোলা হয় দুটা দলতকৈ খেলুৱৈ এটা সময়ত বেট ধৰে আৰু আনটো দলে সেই সময়ত বল দিয়ে এটা ইন্নিংছ শেষ হোৱাৰ পিছত বল দিয়া দলটোৱে বেটিং কৰে আৰু যিটো দলে বেটিং কৰিছিল সেই বেটিঙৰ দলটোৱে তাৰপিছত বলিং কৰে খেলত বলৰ তাতে বল ফাষ্ট বলাৰ আৰু স্পিনাৰ থাকে আৰু উইকেটৰ পিছপিনে এজন কিপাৰ থাকে খেল ক্ৰিকেট খেলাটো স্বাস্থ্য ভালে থাকে ক্ৰিকেটত মোৰ প্ৰিয় খেলুৱৈ হ'ল হাৰ্দিক পাণ্ডেয়া হাৰ্দিক পাণ্ডেয়া ইণ্ডিয়া টীমৰ অলৰাউণ্ডাৰ হয় হাৰ্দিক পাণ্ডেয়া ইণ্ডিয়া টীমৰ ভাইছ কেপ্টেইনো হয় হাৰ্দিক পাণ্ডেয়াৰ জন্ম হৈছিল হাৰ্দিক পাণ্ডেয়াৰ জন্ম হৈছিল ঊনৈছশ তিৰানব্বৈ চনৰ এঘাৰ অক্টোবৰ তাৰিখে তেওঁ তেওঁৰ জন্ম হৈছিল মুম্বাইত হাৰ্দিকৰ সম্পূৰ্ণ নাম হিমাংশু পাণ্ডেয়া তেওঁ পাণ্ডেয়া ব্যৱসায়ো চলাইছিল তেওঁৰ ককায়েকৰ নাম হ'ল কুনাল পাণ্ডেয়া আৰু তেওঁৰ পত্নীৰ নাম হ'ল নাটাচা ষ্টেটকভিকছ হাৰ্দিক পাণ্ডেয়া এজন বহুত ভাল খেলুৱৈ আৰু মোৰ প্ৰিয় খেলুৱৈ হ'ল বিৰাট কোহলি বিৰাট কোহলি ইণ্ডিয়া টীমৰ কেপ্টেইনো হৈছিল আৰু বিৰাট কোহলিৰ জন্ম হৈছিল মান চনত বিৰাট কোহলিৰ প্ৰিয় শ্বটটো হ'ল এতিয়া পাঁচ অক্টোবৰৰ পৰা বিশ্বকাপ আৰম্ভ হ'ব বিশ্বকাপৰ ইণ্ডিয়াৰ প্ৰথমখন খেল খেলিব অষ্ট্ৰেলিয়াৰ লগত আঠ অক্টোবৰত আৰু দ্বিতীয়খন মেটছ খেলিব আফগানিষ্টানৰ লগত এঘাৰ অক্টোবৰত আৰু তৃতীয়খন মেটছ খেলিব চৈধ্য অক্টোবৰত পাকিস্তানৰ লগত আৰু ইণ্ডিয়াই চতুৰ্থখন মেটছ খেলিব বাংলাদেশৰ লগত ঊনৈছ অক্টোবৰ আৰু পঞ্চমখন মেটছ খেলিব বাইছ অক্টোবৰ নিউজিলেণ্ডৰ লগত আৰু ষষ্টমখন মেটছ খেলিব ঊনত্ৰিছ অক্টোবৰ ইংলেণ্ডৰ লগত আৰু দুই অক্টোবৰত শ্ৰীলংকাৰ লগত আৰু পাঁচ অক্টোবৰত খেলিব চাউথ আফ্ৰিকাৰ লগত আৰু বাৰ অক্টোবৰত খেলিব নেডাৰলেণ্ডৰ লগত এতিয়া ইণ্ডিয়া টীমৰ কেপ্টেইন হয় ৰোহিত শৰ্মা ৰোহিত শৰ্মা অ'পেনিং কৰে ৰোহিত শৰ্মা এজন বহুত ভাল খেলুৱৈ মোৰ তৃতীয় প্ৰিয় খেলুৱৈ হ'ল ৰোহিত শৰ্মা